ফটোগ্ৰাফীটো হৈছে মোৰ বহুত সৰুকালৰপৰাই মোৰ ফটোগ্ৰাফীৰ প্ৰতি বহুত আকৰ্ষণ আছে মোৰ সৰুকালৰপৰাই মই সৰু সৰু যেতিয়া মোবাইলবিলাক আহিছিলে সৰু মোবাইল সেই তেতিয়াৰপৰাই যিটো সৰু একদম পূৰা কম কোৱালিটিৰ যিটো কেমেৰা আছিলে সেই তেতিয়াৰপৰাই মই ফটো মৰাটো আৰম্ভ কৰিছিলোঁ বহুত কিছুমান আকৰ্ষণীয় ফটো মৰাত ব্যৱহাৰ কৰিছিলোঁ বহুত মানে বেলেগ বেলেগ টাইপৰ ফটোবিলাক মাৰি মই ভাল পাওঁ আৰু যদি মই যদি ৰাস্তাদি যদি ক'ৰবাত পাৰ হৈ গৈ আছোঁ ৰাস্তাত যদি মই কিবা এটা যদি ভাল মই এনেুকুৱা এটা দেখা পাওঁ যে এই বস্তুটো মানে বহুত আকৰ্ষণীয় বস্তু মই পটকৈ সেই বস্তুটো মই তাত কেপচাৰ কৰি লওঁ গতিকে ফটো মাৰি মই কিবা এটা ভাল লাগে মানে এনেকুৱা লাগে যেন মই মোৰ প্ৰতিটো স্মৃতি যেন মই ধৰি ৰাখিছোঁ এটা এখন ফটোৰ মাজত আৰু ফটোবিলাক কেতিয়াও এনেকুৱা হ'ব নালাগে যে কোনোবাই ফটো দিছে আৰু বাচ সেই মানে কেমেৰাটোলৈ চাই লৈছে আৰু ফটোখন উঠিছে হাঁহি পেলাই এক্সোৱেলি ফটোবিলাক তেনেকুৱা হ'ব নালাগে ফটোবিলাক হৈছে লাইফ মানে এটা মেম'ৰী হ'ব লাগে ন গতিকে সেই মেম'ৰীখন আমি ফটোখন মাৰি থাকোঁতে কি কাম কৰি আছোঁ যদি মই ভাত বনাই আছোঁ তেতিয়াহ'লে মোৰ ভাত বনাই থকা টাইমত এখন ফটো মাৰক তেতিয়া মোৰ তেতিয়া মনত পৰিব এটা টাইমত যে মই ভাতটো এনেকৈ বনাইছিলোঁ এনেকুৱা মোৰ এটা টাইমত মই সেই মনত পৰিব মই যদি কাৰোবাৰ লগত কিবা যদি মই কাম কৰি আছোঁ মই কাম কৰি থকা মমেণ্টত সেই মুহূৰ্তত কেনেকৈ কাম কৰি আছোঁ যিটো এক্টিভিটি মোৰ সেই গোটেই বস্তুখিনি যাতে মোক মানে এটা ৰেণ্ডমলি শ্বট বুলি কোৱা হয় নহয় এটা মানে যিটো আপোনাৰ কোৱা হয় মানে কেণ্ডিড ফটো কেণ্ডিড ফটোবিলাক বহুত ভাল পাওঁ মই তেনেকৈ যিটো ফটো মাৰা হয় সেইটো মতে তেতিয়াহে সেইখন ফটো বুলি কোৱা হয় যদি তেনেকৈ কেমেৰাটোলৈ চাই যদি মই ফটোখন উঠো ন তেতিয়াহ'লে এনেকুৱা লাগে মই মানে ফটোখন উঠিছোঁ এনেকুৱা নিচিনা লাগে কোনো মেমৰিজ নাই মোৰ মানে কোনো ভাৱ নহয় তেতিয়া মই ফটোখন উঠিবলৈ মন গৈছে উঠিছোঁ কিন্তু যিটো মই কেণ্ডিড টাইপত মই ফটোখন মাৰোঁ সেই ফটোখনৰ মজাই বেলেগ হয় গতিকে মই ফটো মৰাৰ কথাটো সুধি আছে মই ফটোগ্ৰাফী শিকিছিলোঁও মই ফটো ষ্টুডিঅ'ত শিকিছিলোঁ মোৰ নিজৰ কেমেৰা আছে মই বহুতো ফটো শিকিছোঁ তাৰপিছত বিয়া সভাহবিলাকত তেনেকৈ মোৰ ডাঙৰ মানে ফটোগ্ৰাফী গোটেই ষ্টাফটো যায় তেনেকৈ তাত ভাড়া চাৰা মাৰোঁ ফটোগ্ৰাফী কৰোঁ যদি মই কেতিয়াবা ভৱিষ্যতে ভাৰতৰ যদি যিটো ফটোৰ যিটো প্ৰতিযোগিতা কিছুমান পাতে ন তাত যদি মই সুযোগ পাওঁ তেতিয়া মই কি কৰিম কিছুমান মোৰ ফালৰপৰা যিবিলাক ভাললগা ফটো ধৰক ৰাস্তাইদি ওলাই গ'লো ওলাই যাওঁতে কিছুমান সৰু সৰু ল'ৰা ছোৱালীবিলাক ৰাস্তাত এনেই কিছুমান কাম কৰি থকা যদি দেখা পালোঁ সেই কাম কৰি থকা মানে ফটোবিলাক মই তুলিম মানে যিবিলাক বস্তু আজিলৈকে মানুহে দেখা নাই টেক্সি চেক্সি যিবিলাক মন নকৰে যিবিলাক মানে আওকাণ কৰি গুচি যায় যিবিলাক বস্তু আমি আওকাণ কৰিব নালাগে সেইবিলাক বস্তু আওকাণ কৰি গুচি যায় গতিকে সেই তেনেকুৱা আওকাণ কৰি গুচি যোৱা বস্তুবিলাক মই ফটোত মাজত পানজি হৈ গৈছে ভাৰতৰ যিবিলাক ফটো প্ৰতিযোগিতা হয় তাত দেখুৱাব বিচাৰিম যে এই মানুহবিলাকে কি ক'ব বিচাৰিছে গতিকে তেনেকৈ ফটোটোক মই মাৰিব কাৰণে বিচাৰিম তাৰ বাহিৰেও কিছুমান আজিকালি বাপেক পুতেকৰ চিন নাইকিয়া হৈছে নিজৰ পৰিয়াল কি বস্তু চিনি নোপোৱা হৈছে গতিকে সেই ভাল ভাল যিবিলাক ঋণাত্মক দিশ আৰু ধনাত্মক দিশ মানে দুয়োটাই দেখুৱাম সেই বুলি মানে মানে চেষ্টা কৰিম যিবিলাক বাপেক পুতেকৰ মৰমটো দেখাবলৈ চেষ্টা কৰিম আৰু মৰমৰ নকাৰৰ ফলত কি কি হ'ব ওলাইছে সেইটো মই চেষ্টা কৰিম তাৰ বাহিৰেও কি কি বেয়া কৰ্ম হৈছে পৃথিৱীত সেইবিলাক মই ফটো যোগে মই কেপচাৰ কৰিম আৰু কি কি ভাল কৰ্ম হৈছে সেইবিলাকৰ ফটোযোগে কেপচাৰ কৰিম তাৰপাছত কিছুমান ধুনিয়াৰ ধুনীয়া জীৱ কিছুমান জীৱ জন্তুৰ ফটোগ্ৰাফী ফটো তুলিম চব মানুহে গুৰুত্ব নিদিয়ে ভাল তেনেকুৱা মমেণ্টবিলাক সময়বিলাক গ্ৰহন কৰিম বৃদ্ধা মানুহবিলাকৰ ফটো তুলিম তেনেকৈ বহুতো কিছুমান মানে ফটো তুলিবৰ কাৰণে মই চেষ্টা কৰিম তাৰ বাহিৰেও কিছুমান আছে যিটো মানে ফটো তুলিব পৰা দেখা যায় কিছুমান মোৰ নিজে ক্ৰিয়েটিভ কৰি লৈ পেলাই মানে সৰুটো ডাঙৰ কৰি ডাঙৰটো সৰু কৰি কিছুমান টেকনিক আছে ফটো মাৰাৰ সেইবিলাক মই নিজৰ প্ৰতিভাটো দাঙি ধৰিম তেনেকৈ ফটোবিলাক উঠাত উঠাবলৈ চেষ্টা কৰিম